হেল্ল' যোৰহাট ৰেষ্টুৰেণ্ট হয়নে মোৰ আজি ঘৰত সকাম আছিল ঘৰত খোৱাৰ যোগাৰ নাই সেইবাবে মোক এটা ফ্ৰাইড ৰাইচ দিব পাৰিব নেকি ঠিকনা যোৰহাট চাৰিগাঁও